অঁ এই কি কৰিবি আছোঁ এনেই চাহ তাহ খাই উঠি তই কি কৰিছ অঁ ক এতিয়া যোৱা ক'তো হেৰি নাই বাৰু তই যাবি নে কি ক'ৰবাত অঁ যাব পাৰি কোন কোনোবা যাবনে কি আৰু তোৰ লগত আৰু লগত অঁ অঁ এতিয়া ৰহ্ তেতিয়া এই মই সিহঁতক সুধোঁ নেকি বাৰু পাখিহঁতক আৰু কেইটামান হ'লে ভালো হ'ব পাখি ললিয়া ইহঁতক আৰু ক'ৰবাত যাবি নে কি নে তালৈকে যাবি অকল এটা কাম কৰ নহ'লে তেতিয়া অঁ অঁ অকণমান সোনকালে যাওঁ তেতিয়া অকণমান ইফালে আগলৈও যাবগৈ পৰা হ'ব পাৰ্কলৈকে যাব পৰা হ'ব যাবি নেকি

সেইটোৱে ৰহ্ মই তেতিয়া ইহঁতক এতিয়া কি কৰে মানে পিছে তই কি কৰি আছিলি এতিয়া অঁ অঁ অঁ সেইটোৱেই কি হয় এতিয়া ৰহ্ মই মানে সুধি চাওঁ বাৰু ইহঁতকেইজনীকে তাকে অঁ অঁ অঁ ক'ম ক'ম অঁ অঁ অঁ

ঠিক আছে ৰহ্ মই ইহঁতলৈ এই পাখিকে সুধোঁনে কাক সুধোঁ জানো তাকে ইহঁতে ঘৰতে আছেহি ন এতিয়া তাকে নাম্বাৰটো আছিল বাৰু এতিয়া ৰহ্ মই ফোন এটা কৰি চাম বাৰু তাৰপিছত হেৰি কৰিবি তই এই মই তাহাঁতলৈ ফোন কৰোঁ প্ৰথম তই ফোন কৰি পেলাই মই তোলৈ কৰি দিম কোন কোন যাব তই খালি অকণমান সোনকালে যাম গম পাইছ হেৰিয়লৈ যাম কিন্তু এই বাছ ষ্টেণ্ড যে চানাটো খাবই লাগিব তাকে বাৰু হ'বদে তেতিয়া মই ফোন অঁ ক অঁ তই এটা কাম কৰোঁ মই এতিয়া মই ইহঁতলৈ ফোন কৰিছোঁ ফোন কৰি মই তোলৈ ফোন কৰোঁ তাৰপিছত মই তোলৈ কৈ আছোঁ অলপ সোনকালে যাম খালি দেই মই সোনকালে ফোন কৰিছোঁ ইহঁতলৈ অঁ অঁ ঠিক আছে হ'ব দে